মই সাধাৰণতে দুপৰীয়া ৰাতিৰ সাজৰ বাবে দালি ভাজি মাছৰ তৰকাৰি আৰু পকৰি আৰু ছয়াবিনৰ তৰকাৰি বনাওঁ আৰু কেতিয়াবা পাপৰো ভাজোঁ